অঁ ক অঁ পাইছোঁ পাইছোঁ অঁ শুনিছোঁ অঁ অঁ অঁ এনেই ৰুমকেইটা

অঁ তাকে এতিয়া অঁ হেৰি ফেন কেইখন হ'ব

আৰু মানে ৰাস্তাৰ পৰা ঘৰলৈ দূৰত্বটো কিমান মানে য'ত মেইন তাঁৰডাল যাব অঁ দুশ মিটাৰ হ'লে দুশ পঞ্চাছ মিটাৰমান ডাঙৰ তাঁৰ আনিবি আৰু সৰু সৰু তাঁৰ আনিবি তিনি মিটাৰমান হ'ল্ডাৰ আনিবি আঠটামান আনিবি আৰু কেপাচিটাৰ আনিবি লগতে আৰু ছুইচবিলাক ভাল ভাল আনিবি আৰু পিছত মিটাৰটো আহি তাহাঁতে বহাই যাব বাকীখিনি কাম বাৰু মই কৰি দিম পইচাটো এনেটো আমাৰ মোৰ লগত আৰু এটা ল'ৰা থাকিব সিটো হাজিৰা তিনিশ টকাকে লয় এদিনত এতিয়া কেইদিন কাম হয় সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব কিমান হয় এনেই কণ্টেক্সচুৱেল হ'লেতো আমি মানে স্কুয়াৰ ফুট চাই পেলাই লওঁ তাকে হ'ব দিবি অঁ মিলাই লৈ ল'ম মই সেই কথা পাতিম আৰু অঁ ঠিক আছে দে হ'ব